এই আছোঁ অঁ যাম যাম যাবানি যাবানি অঁ এই পিছবেলা মানে দুটামান বজাত যাম দুটামান বজাত যাম অঁ বেটেৰীতে মই পাপুৰ বেটেৰীখনকে কৈ দিম বাৰু অঁ অঁ অঁ মোৰ ল'ৰা বজাৰ কৰিব লাগিব নহয় অঁ মইও কিনিব লাগিব অঁ অঁ মই সিমান সময়তে পাৰিম ল'ৰাও আকৌ স্কুলৰ পৰা আহিব নহয় আকৌ ভাত খাবলৈও আহিব নহয় তেখেত অঁ সিমান সময়তে ওলাবা তেতিয়া ভাল হ'ব কাইলৈ বুধবাৰ অঁ শিমলুগুৰিলৈ যাম অঁ অঁ অঁ মই সেই বুধবৰীয়ালৈকে যাম বুলিয়ে ভাবি আছোঁ অঁ অঁ অকণমান কম দামত পাবা অঁ অঁ আৰু হেৰি কি কয় শাক পাচলিও আনিব পাৰিম অঁ অঁ

অঁ হয় হেৰি সেইদিনাখনকে কিমান সময়ত যাবা হেৰিয়ালৈ জাল দিয়াল অঁ অঁ গাড়ী কাৰ

অঁ তালৈ যাব অঁ অঁ অঁ অঁ অঁ কে অঁ অঁ অঁ আগৰ টিপত গৈ ল'ব আগৰখিনি অঁ কোনোবা এটা টিপত যামগৈ আৰু অঁ দুইটা টিপ একেলগতে যাব অঁ অঁ অঁ অঁ সিহঁতি কাহানিকৈ যাব অঁ অঁ লাগিব লাগিব অঁ অঁ অঁ অঁ বুধবাৰ দিনটো ভালো আকৌ কম দামত পোৱা হ'ব নহয়

অঁ অঁ আজি ডাল কচু বিচাৰিবাগৈ নহ'লে ঔ টেঙা আনিবা

অঁ জালুক আছে অঁ জালুকটো অকণমান বেছিকৈ দিবা অঁ অঁ অঁ অঁ কাৰেণ্টটো আহিলে নহয় কাৰেণ্টটো আহিলে হ'ব এতিয়া অঁ তেওঁ আমাৰ ধানকেইটাও লৈ গৈছে অঁ ন খাব লাগিব নহয় পায়স অঁ উপায় নাইকিয়া হৈছে আৰু হেৰি কি বুলি কয় ওলাবা তেতিয়া হ'লে অঁ এ নহয় আৰু অকণমান পাতা আকৌ অঁ নহয় আৰু যাব লাগিব নহয় হেৰিয়ালৈ এই কি বুলি কয় বিশাললৈ যাম বুলিয়ে কৈছানে এতিয়া বুধবাৰলৈকে বুধবাৰলৈকে ওলাবা বহুত দাম বিশালত অঁ অঁ তাকেইতো অঁ মোৰো ষ্ট'ল এখন আনিব লাগে অঁ আকৌ ল'ৰা গৰম কাপোৰ তোমালোকৰ এতিয়া জাল দিয়ালৈকে নিবলৈকে লৈ যাবলৈকে নাই নহ'লে অঁ নহ'লে আৰু ক'ৰ পৰা আনিম আৰু এই বুধবৰিয়াৰ পৰা লৈ আনিব লাগিব অঁ ভাত দিবগৈ লাগিব এতিয়া

অঁ দিব লাগিব

অঁ হ'ব দিয়া ৰাখা অঁ অঁ হ'ব